মই দুহেজাৰ এক চনমানত প্ৰয়াত শ্ৰদ্ধাৰ যোগেশ দাস চাৰৰ এনাজৰী নামৰ গ্ৰন্থখন হাতত লৈছিলোঁ হাতত লৈ প্ৰথম কেইটামান পৃষ্ঠা মই পঢ়ি কিতাপখন একদম ভাল নহ'ব বুলিয়েই ভাবিলোঁ কিন্তু সেইদিনা মোৰ অন্য় একো কামো নাছিল বা তেনেকৈ পঢ়িব লগা বেলেগ কিতাপো মোৰ টেবুলত নাছিল সেয়েহে মই সেই কিতাপখনকেই আৰু অকণমান আগবাঢ়ি বাৰু গৈ এটা সময় মোৰ এনেকুৱা হ'ল যে সেই কিতাপখন পঢ়োঁতেই পঢ়োঁতেই মোৰ ৰাতি সেইদিনা দুটা বাজিল মই কিতাপখনৰ মাজত এনেকৈ গভীৰভাৱে সোমাই গ'লো যে আচলতেই মই প্ৰথমতে যিখন কিতাপ নপঢ়িম বুলি থৈ দিব বিচাৰিছিলোঁ কিন্তু সেইখন কিতাপ ইমান ভাল লাগিল যে মই ৰাতি দুটা বজাত যেতিয়া ঘড়ীটোৰফালে চালো যে দুটা বাজিল তেতিয়াহে মই কিতাপখন সামৰি থৈ মই শুই থাকিলোঁ গতিকে নভবাকৈ মই সেই হয়তো ইমান ধুনীয়া কিতাপ এখন যদি নপঢ়িলো হয় মই মোৰ জীৱনৰ এটা ডাঙৰ ভুল কৰা বুলি অনুভৱ কৰিলোহেঁতেন গতিকে শ্ৰদ্ধাৰ যোগেশ দাস চাৰক মোৰ অশেষ ধন্য়বাদ